প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱন বহু প্ৰকাৰে সলনি কৰিছে ই আমাৰ কামবোৰ অতি সৰল কৰি তুলিছে যাৰ বাবে আমাৰ কষ্ট বহু পৰিমাণে কমিছে মই স্মাৰ্ট ফোন ইণ্টাৰনেট বহু কামৰ বাবে ব্যৱহাৰ কৰোঁ যেনে দৰকাৰী তথ্য আহৰণ নেদেখা বস্তু এটা চাবলৈ গান শুনিবলৈ চিনেমা চাবলৈ জ্ঞান আহৰণ কৰিবলৈ আদি প্ৰযুক্তিৰ বাবে বহুবোৰ বস্তু সহজ হৈ পৰিছে যেনে ক'ৰবালৈ যাবলৈ হ'লে আগতে টিকেট বুকিং কৰিব পৰা যায় ঘৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰ কৰিব পৰা যায় হোটেল বুকিং কৰিব পৰা যায় বেংকৰ লেঠাসমূহ মাৰিব পৰা যায় ইত্যাদি ইত্যাদি